কিমান দেৰি লাগিব অঁ নহয় মাহঁতে সুধি আছিলে কেতিয়াকৈ আহিবা বুলি আৰু অথনিৰ কাৰণে ছৰী অঁ কি কি কিবা বজাৰ কৰিলা পালেং চজিনা আৰু বন্ধাকবি লৈ আহিবা পালেং চজিনা আৰু বন্ধাকবি লৈ আহিবা

তাৰ কাৰণে কি আনিবা চাওমিন লৈ আনিবা নহয় তাই খাব আকৌ মই নেখাওঁ নহয় অঁ হ'ব দিয়া আহাঁ